হেল্ল' হয় দাদা অঁ মই প্ৰাৰ্থ বৰুৱাই ক'লোঁ

মই মানে সেই গোলাঘাটৰপৰা যোৰহাটলৈ আহিছোঁ আপোনাৰ বিশেষ কৰ্মসূত্ৰত

মোৰ মানে গেছটো ইয়ালৈ ট্ৰেঞ্চফাৰ কৰিব লাগে

অঁ কেনেকৈ কৰিলে ভাল হ'ব বাৰু

নাম্বৰটো লৈ লওকচোন ওৱান এইট টু থ্ৰী ফাইভ জিঅ' জিঅ' জিঅ'

এতিয়া মানে কেতিয়াকৈ ট্ৰেঞ্চফাৰ কৰিব আপোনালোকে হয় তেও আপোনাক কথা এটা সুধোঁ আজিকালি অনলাইনটো পাই নহয় ন

অঁ মই এতিয়া এতিয়া বৰ্তমান পকামোৰা যোৰহাটত

অঁ অঁ আৰু একো নিদিলেও হ'বনে আই ডি প্ৰুফ বাকীখিনি আছিলে ন আপোনাৰ মানে দি থোৱা আছিলে আগতে

হ'ব ধন্যবাদ